অ' হেল্ল' শুনিছোঁ অ' লাগিছে অ' ক'লৈ যাব আপুনি অ' দিব পাৰিম বাৰু অ' দুদিনত এদিনত দুহেজাৰ মানকৈ পৰি যাব অ' অ' ঠিক আছে আপোনালোকে কেইজন যাব বাৰু অ' পইচাটো কমাব পৰা নহ'ব নহয় অ' আপুনি এতিয়া ক'ৰ পৰা কৈছিলে বাৰু অ' কিমান সময়ত যাব অ' এতিয়া কেইদিনৰ কাৰণে বুলি ক'লে আপুনি দুদিনৰ কাৰণে অ' অ' পাৰিম পাৰিম বাৰু আপুনি খালী ফোন কৰিব অ' কিমান সময়ত কিমান সময়ত যায় কি কথা আপুনি সেইটো ভালকৈ ক'ব লাগিব অ' এতিয়া তাত থকা হ'ব অ' ঠিক আছে ঠিক আছে